আজিকালি মানুহৰ ঘৰত বা গৃহত গৰু ছাগলী বা বিভিন্ন ধৰণৰ পশু পক্ষীৰ সংখ্যা যথেষ্ট কম হোৱা দেখা গৈছে যিহেতু মানুহ আজিকালি বিভিন্ন ব্যৱসায় বাণিজ্য বা কৰ্ম সংস্থাপনৰ কাৰণে সময়ৰ অভাৱ সেয়েহে মানুহৰ গৃহত এই পোহনীয়া পশু পক্ষীৰ সংখ্যা যথেষ্ট কম হৈ গৈছে যিহেতু আগতে যৌথ পৰিয়াল আছিল জনসংখ্যাও যথেষ্ট আছিল একেলগে থাকে তেতিয়া পশু পক্ষী পুহিবৰ কাৰণে সময় বা মানুহৰ প্ৰয়োজনীয় এটা বোধ কৰে সেইকাৰণে আজিকালি পৰিয়ালবিলাক ভাগ ভাগ হৈ যোৱাৰ কাৰণে সময়ৰ অভাৱ বিভিন্ন ধৰণৰ অসুবিধা থাকে সেইকাৰণে পশু পক্ষীৰ সংখ্যাটো বা গৰু গাইৰ সংখ্যাটো মানুহৰ ঘৰত কম হৈ যোৱাৰ পৰিলক্ষিত হোৱা দেখা পোৱা গৈছে